আপুনি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমান গাঁৱত কি কৰি আছে মানে কিদৰে আপোনাৰ সময় পাৰ কৰি আছে মই গাঁৱত মোৰ ভাইটি আছে দুই তিনিজন সিহঁতৰ লগত মই এই অলপ খেতি বাতি কৰি সময় কটাই আছোঁ যেনে শাক পাচলি অলপ চলপ ধান খেতিও কৰোঁ হা মুঠতে খেতিৰ কামতে মই জড়িত হৈ আছোঁ যিমান দিনলৈ পাৰোঁ এই খেতি বাতি বা ভাইটিহঁতৰ লগতে খেতি বাতি কৰি থাকিম

সেউজীয়া পৰিৱেশটো মোৰ ভাল লাগে সেইকাৰণে মই খেতি বাতিত বেছি মনোযোগ দিওঁ গছ গছনি ৰুই ভাল পাওঁ